ভাৰতৰ আমি যিমান জানো ভাৰতৰ ৰাজ্য় চব ৰাজ্যৰে নিজা নিজা আপোনাৰ যেনেকে মনোৰঞ্জনৰ তেনেকে বিভিন্ন সেই আছে বাৰু যেনেকে যাত্ৰা এইবোৰ ৰাস চাস চব তেনেকে এটা বেলেগ বেলেগকে আছে অসমতো তেনেকে চাব গ'লে আছে আপোনাৰ ৰাস কথা ক'লে ৰাস ৰাসটো আমাৰ এইফালে নামনিৰ ফালেতো ভালে হয় কিন্তু মই যি শুনিছো উজনিৰ ফালেহে ৰাস চাবলগীয়া এদম খুব ভালদৰে হয় ভাওনা ইত্যাদি হয় আৰু মানে যিটো ৰাস বুলি ক'লে উজনিৰ ৰাসহে খুব ভাল শুনিছো যোৱা নাই বাৰু তেনেকে ৰাস চোৱাত উজনিৰ ফালে আমাৰ এইফালে নামনিৰ ফালে গৈছো নলবাৰী বৰপেটা এইবোৰত গৈছো ভাল লাগে মেলা চেলা লাগে এইবোৰ গৈ ভাল লাগে এটা পবিত্ৰ সময়তো মানে ভাল লাগে গৈ তেনেকে ফুৰি গৈছিলো আগত এতিয়া লাহে লাহে মানে মন চন নোযোৱা হৈ কামতো ইমান কাম কি ক'ব আৰু জীৱন ব্যস্ত ইমান ত' সেইবোৰ আৰুতো এতিয়া মানে ল'ৰা ছোৱালী ঘূৰে আৰু এতিয়া মই ইমান ঘূৰিলে কাম কোনে কৰিব আৰু তেনেকুৱা কথা আৰু ত' মই ইমান ঘূৰা নাই আৰু বাকী ভাওনা তেনেকে ভাওনা মই চাই পোৱা তেনেকে নাই কাৰণ এই ক'লোৱেতো সৰু পৰা এনেকে মানুহৰ ঘৰত থাকি থাকি কাম কৰিলো আকৌ আপোনাৰ ইফালে পিহত এটা সময়ত শ্বিলং গুচি গৈছিলো কাম কৰি বহুত বছৰ তাতে থাকিলো তাৰ পৰা ঘূৰি আহি বিয়া হ'ল তাহত গুৱাহাটীতে থাকিলো হাজিৰা কৰা কৰোঁ আৰু ক'ত ভাওনা চাব যাম টিভিত দেখিছোঁ নিউজ চেনেলত কেতিয়াবা টাইমত ভাওনা সেইভাগে মন আছে ভাওনা চাব কেতিয়াবা যাম ল'ৰা ছোৱালী ডাঙৰ হওক সিহঁতে কাম চাম আৰম্ভ কৰক আমিও লাহে ধীৰে শান্তি পাম আৰু সেইসময়ত যাম আৰু এতিয়া তেনেকে যোৱা হোৱা নাই গ'লে ভাল লাগিলহেঁতেন আৰু এতিয়া আমাৰ বহুত লগৰ মোৰ লগৰে বহুতে সিহঁতে ভাল ঘৰৰ আছিলে ভাল অৱস্থা ভালদৰে আছে এতিয়া তেনেকে জীৱন ভাল হৈ আছে আৰু ঘূৰা ফুৰাও কৰিছে তেনেকে তেনেকুৱাকে খবৰ তেনেকে নাপাওঁ কিন্তু সেই খবৰ নিজে কেতিয়াবা গম খবৰ যিহেতু পাই থাকোঁ তেনেকে খবৰ নিদিলেও গম পাওঁ আৰু সিহঁতে আছে মই সিহঁতক ভাল সিহঁতে সেইটোৱে আৰু বাকী তেনেকেই ভাওনা নৃত্য এইবোৰ ভাল চাব লাগে এইবোৰ সকলোৱে চাব লাগে আমাৰ আছে যিহেতু আমি চাব লাগে